অঁ হেল্ল' অঁ আছে এনেই নবৌ ঘৰতে আছেনে অঁ এই আছোঁ এনেই ঘৰতে এই ধান চাউল শুকুৱা সেইবোৰ কামেই লাগিছোঁ তাকে আকৌ বিহু পালেহিয়ে তাকে এইবোৰ ধান চাউল শুকুৱা সেইবোৰ কামেই চলি আছে

তাকে মেজি ভেলাঘৰ সাজিছে নহয় আকৌ আমাৰ নাহৰগুৰি ফিল্ডত চবেই ল'ৰাবোৰে গোট খায় গাঁৱৰ তাতে গাঁৱৰ ৰাইজে চবেই তাতে পাতিব আৰু তাতে আকৌ এইবাৰ আকৌ গায়ক এজন আহিব নহয় ৰপম বৰা নে কি আহিব আকৌ তেওঁ আহিব গান গাবলৈ অঁ সেইকাৰণে ৰূপালী জয়ন্তী পাতিব আৰু গাঁৱৰ ৰাইজে মিলি চবেই সহায় কৰিছে আৰু তাতে ভেলাঘৰ সাজিছে অঁ এইবাৰ গাঁৱৰ ৰাইজৰ নামঘৰে চামঘৰে বা তেনেহ'লে নেপাতে আৰু অঁ অঁ চবেই গাঁৱৰ ৰাইজে মিলি অঁ ইয়াতে অঁ ইয়াতে হেৰি কৰিব লাগিব অঁ তাকে নাইখুন্দা এতিয়া শুকুৱাইছোঁহে শুকুৱাইছোঁ ধান নাছে আকৌ চিৰা ধান কিনিব লাগিব এইবাৰ আমাৰ খেতি নাই নহয় কৰাই চৰাই কাৰণে শুকুৱাইছোঁ আৰু তাৰপৰা চিৰা কিনি আনিব লাগিব মুড়ি চুড়ি কিনি আনিব লাগিব দৈ অঁ

অঁ আমাৰ আমাৰ দৈ গাখীৰ গাখীৰ এতিয়া ঘৰত আছে নাই দৈ টেকেলি ঘৰতে বহাব লাগিব আৰু চিৰা তিৰা চব কিনি আনিব লাগিব কৰাই কৰিম আৰু লাগিব পিঠা পনা বনাব লাগিব আৰু তাৰপৰা ভেলাঘৰ বিহু চাবলৈ যাব লাগিব আৰু

এইবাৰ ফিল্ডতে পাতিছে আকৌ আমাৰ মানুহটোহঁতে লাগিয়ে আছে কালি চাৰে নটামানত আহিছেহে কাম লাগি

অঁ আমাৰ নাই চাৰে নটামানত আহিছে একেবাৰে আমি খাই মেলি শুলোঁৱেই চবেই আকৌ গাঁৱৰ মানুহ ল'ৰাখিনিয়ে লাগিছে নাই আকৌ তেওঁ নগ'লেও বেয়া কথা নহয় আকৌ গাঁৱৰ ৰাইজে পাতিছে

অঁ অঁ ৰংঘৰ বনাইছে নেকি অঁ অঁ মই চাবলৈ পোৱাগৈয়ে নাই কি বনাইছে অঁ অঁ তাকে সেই বিহুদিনাখনে চাব লাব লাগিব আৰু অঁ অঁ আমাৰ আকৌ ল'ৰাই চৰাই দিগদাৰ হয় নহয় ঘৰৰ এইবোৰ কামৰপৰা

পিঠা পনা বনাব লাগিব আকৌ হেৰি এতিয়া ধান শুকোৱাইছোঁহে খুন্দি আনিব লাগিব তাৰপৰা পিঠা মাও ঘৰৰ আছেহি নহয় বনাব লাগিব মায়ে বনাই দিম কৈছে বাৰু এইবাৰ পিঠা পনা থাকিব এইবাৰ তিনিমাহমান থকাকৈ আনিছোঁ আৰু আমাৰ আকৌ পটককৈ যাব নোৱাৰি যে এইবাৰ বিহু ইয়াতে চাবি বোলো বুলি কৈ লৈ আহিছোঁ ভেলাঘৰ ইয়াত বোলো ভালকৈ পাতে নিব লাগিব বাৰু ভেলাঘৰ দেখুৱাই আনিব লাগিব এদিন তাকে নিব লাগিব অঁ অঁ খানা চবেই ৰাইজে মিলি খাব লাগে ন একেলগে বিহুতে নহ'লেনো আমাৰ মানুহবোৰ এনেকৈ এনেকৈ গোট নাখায় বিহুতহে আকৌ গোট খায় অঁ চবেই আও ফিল্ডতে মিলি হেল্ল' অঁ ফিল্ডতে মিলি চবেই খাব লাগে আৰু এসাঁজ তাতে গোট খাব আৰু অঁ ৰূপম বৰা আহিব ন ৰপম বৰা লগত আৰু ছোৱালী এজনী আহিব হ'বলা তাতে তাতে আকৌ এই হেৰি কোনোবা কোনোবা হেৰি নৃত্য এনেকৈ হেৰি কৰিবলৈয়ো মাতিছে নহয় মঞ্চ মুকলি অঁ অঁ সেইখিনি হেৰি মতা হ'ল হেৰি দি ন অঁ অঁ সেইখিনি মাতিছে বুলি গম পাইছোঁ বাৰু শুনিছোঁ অঁ অঁ এইবাৰ ভাল লাগিব আমাৰ বিহু ইয়াত আকৌ গাঁৱত চাবপৰা নহয় যে

অঁ অঁ হ'ব দিয়ক অঁ